ঘৰত লেট্ৰিন নাথাকিলে সচৰাচৰ অসুবিধাই হয় সেইকাৰণে ঘৰত লেট্ৰিন থাকিবই লাগে য'তে ত'তে গ'লে দেখা পাওঁ আমি পেচাব ছেচাব কৰি থয় আৰু এনেকে লেট্ৰিনৰ লেট্ৰিন নথকা ক্ষেত্ৰতেই তেনেকুৱা তাৰ পৰা বেয়া বীজাণু ওলাই মানুহৰ বেমাৰ হয় আৰু বেলেগ আৱৰ্জনাবোৰো পেলাই তাৰ পৰাও মহ চহ হয় সেইবোৰৰ পৰা বহুত অসুবিধা হয় কিছুমান আমি থাকিবলৈ নোৱাৰোঁ আৰু লেতেৰা গোন্ধ পাওঁ সেইটো কাৰণে ঘৰত লেট্ৰিন থাকিবই লাগে আৰু ক'ৰবাত গৈ থকা বিশেষকৈ গাঁৱৰ ক্ষেত্ৰতো য'ত মানুহে মানুহে ৰাস্তাতেই হয়টো বেছিভাগেই মানে টইলেট চিষ্টেম কৰে সেইকাৰণে মানুহ মানুহে বুজি পাব লাগে যে য'তে ত'তে এইবোৰ কৰিব নাপায় ঘৰৰ ভিতৰতে লেটিনটো কৰিব লাগে তেতিয়া মানুহ বেলেগ মানুহেও অসুবিধা নাপায় আৰু আৰু বেমাৰ আজাৰ পৰাও হাত সাৰিব পাৰে আৰু মহ দাঁহবোৰো বেছিকৈ নহয় সেইকাৰণে মানুহে এইটো বুজি পাব লাগে আৰু বিশেষকৈ ঘৰত লেট্ৰিন কৰিবই লাগে বনাবই লাগে